মই ছবি আঁকি খুব ভালপাওঁ মই সৰুৰেপৰাই ছবি আকোঁ মই ছবি আঁকোতে কিছুমান কৌশল যিবিলাক মই জানিবলৈ পাইছোঁ মোৰ ছবিৰ গুৰুসকলৰপৰা যে প্ৰথমতে মই ছবিটো ভালদৰে যিটো ছবি আঁকিবলৈ চেষ্টা কৰিছোঁ সেই ছবিটো ভালদৰে সেই ছবিটোৰ বিষয়ে ভাবি লওঁ যে ইয়াত কেনেকুৱা কেনেকুৱা ধৰণৰ বস্তু থাকিব কেনেকৈ মই কোনটো দৃষ্টিভংগীৰপৰা সেই ছবিটো আঁকিম আগতে সেইটো মই নিজৰ মনত ভাবি লওঁ যাতে মোৰ ছবিটো ছবিটোত সেই কথাখিনি ভালদৰে স্পষ্টহৈ উঠক আৰু মই সেই ছবিটোত কেনেকুৱা কেনেকুৱা ধৰণৰ বস্তু তাত মই দিব বিচাৰোঁ সেইখিনি কথাও মই আগতীয়াকৈ ভাবি লওঁ যাতে মই ছবিটো আঁকিবৰ সময়ত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহওঁ তাৰপিছত ছবিটো লাহে লাহে মই আঁকিবলৈ আৰম্ভ কৰোঁ তাৰপিছত মই ছবিটোত কেনেকুৱা ধৰণৰ ৰঙৰ ব্যৱহাৰ কৰিম কি কি ৰঙৰ ব্যৱহাৰ কৰিম সেইখিনি কথাও মই আগতীয়াকৈ ভাবি লওঁ সেইখিনি কথাও আগতীয়াকৈ ঠিক কৰি মই সেইখিনি তাত সংলগ্ন কৰিবলৈ চেষ্টা কৰোঁ গতিকে এনেকুৱা ধৰণৰ কৌশল আৰু এইখিনি পৰামৰ্শ মোৰ ছবিৰ গুৰুসকলে মোক দিছে গতিকে মই এইখিনিকে অনুসৰণ কৰোঁ